মই প্ৰশিক্ষন আৰু দৌৰৰ প্ৰস্তুতি পুষ্টি আৰু হাইড্ৰজত এনেদৰে অন্তৰ্ভুক্ত কৰোঁ ৰাতিপুৱা সোনকালে শুই উঠি অলপ ব্যায়াম কৰোঁ আৰু পথাৰৰ দিশত যি য'ত সুন্দৰ বতাহ বায়ু নিৰ্মল বায়ু বহু বতাহ বৈ থাকে যেনে মুকলি আকাশৰ তলত পথাৰৰ মাজত অলপ খোজ কাঢ়োঁ আৰু দৌৰোঁ ব্যায়াম কৰোঁ সেইক্ষেত্ৰ প্ৰথমতে তেনেদৰে আগবাঢ়োঁ দ্বিতীয়তে খাদ্যৰ যত্ন ল'ব লাগিব স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব খাদ্য চাব লাগিব আমি কি খাদ্য খালে কি তাৰপৰা কি উপকাৰ পাওঁ যেনে ডিম খাওঁ শুদ্ধ গাখীৰ খাওঁ কম পৰিমানে বেছি নহয় তেনেদৰে আৰম্ভ কৰোঁ আৰু ব্যায়াম কৰোঁ কমাই কমাই ব্যায়াম কৰি লাহে লাহে বঢ়াই গৈ থাকোঁ আজি যদি অলপ দৌৰোঁ কাইলৈ অলপ বঢ়াওঁ ক্ৰমান্বয়ে বঢ়াই বঢ়াই গৈ থাকোঁ কিন্তু বৰ বেছি কোবত নদৌৰোঁ যাতে লাহে লাহে দৌৰি থাকোঁ আৰু স্পীডটো ইমান নলওঁ মানে বেছি কোবত নাযাওঁ মুকলি নিৰ্মল বতাহ বৈ থাকে য'ত ৰাতিপুৱা বৰ ভাল লাগে তাত শুদা ভৰিৰে খোজ কাঢ়োঁ বা দৌৰোঁ ব্যায়াম কৰোঁ আৰু কাপোৰ কানি ক্ষেত্ৰতো এনেকুৱা অলপ মানে ঢিলা কাপোৰ পৰিধান কৰোঁ কটন কাপোৰ পৰিধান কৰোঁ যাতে বায়ু চলাচল কৰিবলৈ সুবিধা হয় আৰু শুদ্ধ যিটো মানে বিশুদ্ধ পানী খাওঁ যাতে তাৰ বীজানু থাকিব নোৱাৰে খাদ্যৰ প্ৰতি যত্ন ল'বলগীয়া হয় তেতিয়া নিজৰ স্বাস্থ্য অ অতি অলপ ভাল হয় আৰু নিজৰ শৰীৰটো তাৰ প্ৰতি নিজেই জগে চকু দিব লাগে